সৰু লৰা ছোৱালী বুলি ক'লে আমি দুটা ভাগত ভগাব লাগিব এতিয়া মানে স্মাৰ্ট ফোন আহাৰ যুগত মানে ল'ৰা মানে সৰু ল'ৰা ছোৱালী বাতচাবিলাকৰ মানে খেলা ধূলা মনোৰঞ্জনৰ মানে আহিলাবিলাক বেলেগ হৈ গৈছে এতিয়া আমাৰ আমাৰ সময়ত মানে আমি সৰু সৰু থাকোঁতে আমি খেল পথাৰত যাওঁ ক্ৰিকেট খেলোঁ লুকা ভাকু খেলোঁ ৰং ৰং খেলোঁ মানে চবকে মাতো দেন মাটিৰে বস্তু বস্তু সজাওঁ কিবা কৰোঁ এনে আমাৰ বহুত টাইম মানে পাৰ হয় মানে আমি শাৰীৰিকভাৱে বহুত কাম কৰোঁ মানে মনোৰঞ্জনৰ কাৰণে এতিয়া স্মাৰ্ট ফোন অহাৰ মানে অহাৰ লগে লগে গেম খেলা এইবিলাক পাব জি চাব জি অহাৰ পিছত দেন তাৰ পিছত এই চেনেলবিলাকত এই ইউটিউববিলাকত যিবিলাক অসমীয়া চেনেল চিৰিয়েল চিৰিয়েল এইবিলাক আহে তো মানে বয় বছৰতকে বয়সতকৈ মানে কমতে বহুত বস্তু চাই দিয়ে আজি কালি সৰু ল'ৰা ছোৱালীবিলাকে মানে যিবিলাক এটা বয়সতহে চাব লাগে সেইবিলাক আগতে চাই দিয়ে এইটো মানে কি বুলি কম মানে পজিতিভ নিগেতিভ দুটা ইমপেক্টই থাকে চবতে তো কিন্তু বাহিৰত যোৱা যিটো শাৰীৰিকভাৱে এই চৰ্চাটো বহুত কমি গৈছে আজি কালি তো সৰু ল'ৰা ছোৱালীবিলাকৰ আমাৰ সময়ত মনোৰঞ্জনৰ বস্তুবিলাক বহুত বেলেগ আছিল আমি মানে পথাৰত মানে লগৰ লগত ৰবাৰ টেঙা চুৰ কৰা কিবা কৰা বনোৱা মেলা কুটি কাতি এইবিলাক খেলি ভাল পাইছিলোঁ